মই এফালে যাম বুলি ভাবিছিলোঁ আৰু তেওঁ যাবলৈ এখন অট' বুক কৰিছিলোঁ আৰু অট'চালকজনে তেওঁক উঠাবলৈ ক'ৰবালৈ যাম বুলি ভাবিছিলোঁ তেখে এজনৰ লগত আৰু তেওঁক কৈছিলোঁ যে আপুনি তেওঁক উঠাই আনকগৈ আৰু তেওঁ বহুত সময় ধৰি অট'চালকজনে তেওঁক আনিবলৈ পোৱাগৈ নাই আৰু অট'চালকজনে বাকী পেচেঞ্জ লগৰজনে বহুত দেৰি তেওঁ ৰখি থকাত আমনি পাইছে আৰু তেওঁ আহি পোৱাহি নাই তেওঁ ৰখি ৰখি আমনি পাইছে আৰু গতিকে ড্ৰাইভাৰজনক আমি যোগাযোগ কৰিবলৈ তেওঁক ক'ত আছে বুলি সুধিবলৈ ফোন নম্বৰটো ল'ব লাগিব আৰু তেওঁক কোনডোখৰ জেগাত বৰ্তমান তেওঁ আছে সেইটো আমি সঠিক ঠিকনা ল'ব লাগিব আৰু তেওঁক ঠিকনামতে আৰু তেতিয়া কেতিয়া পাবহি আৰু কিমান টাইম লাগিব এই বিষয়ে আমি ধুনীয়াকৈ তেওঁক ফোনৰদ্বাৰা যোগাযোগ কৰি ফোনৰ দ্বাৰা যোগাযোগ কৰি তেওঁৰ লগত আমি বিশেষ জানিব পাৰিব লাগিব আৰু ভালদৰে জানি ল'ব লাগিব আৰু